কৃষিৰ সামগ্ৰীসমূহ স্থানীয় বজাৰলৈ নিবলৈ মানুহবোৰে বহুতো সমস্য়াৰ সন্মুখীন হোৱা দেখা যায় কাৰণ খেতিয়কসকলৰ ইমান সুবিধাও নহয় যে তেওঁলোকে এখন গাড়ী ল'ব বা গাড়ী তেওঁলোকে ভাড়া কৰি নিব পাৰিব বস্তুবিলাক নিবলৈ তেওঁলোকে প্ৰায় প্ৰায় কৃষকসকলক চাইকেলত চাইকেলত বস্তাত বস্তুবিলাক ভৰাই নিয়া বা মোনাত ভৰাই নিয়া দেখা পোৱা যায় যাৰ বাবে কৃষকসকলৰ বহুতো অসুবিধা হয় বহুতো দুখ হয় কষ্ট হয় আৰু আৰু কষ্ট হয় আৰু সমস্য়াৰ সন্মুখীন হয় যে আমাৰ বিশেষকৈ ৰাস্তা পদুলিবিলাক বৰ ভাল নহয় যাৰ বাবে তেওঁলোকে চাইকেলত যাবলৈও বহুত অসুবিধাৰ সন্মুখীন হয় তেওঁলোকে চাইকেল চলাই যাবলৈ অসুবিধা পায় বা তেওঁলোকে বস্তু সৰহকৈ নিব নোৱাৰে যাৰ বাবে তেওঁলোকৰ বহুতো লোকচান হয় তেওঁলোকে ইমানটো উপাৰ্জন কৰিব নোৱাৰে যিমানটো তেওঁলোকৰ কষ্ট হয় তেওঁলোকৰ বিশেষকৈ ৰাস্তা পদুলিৰ বাবে বিশেষ কষ্ট হোৱা দেখা যায় চাইকেলত তেওঁলোকে বস্তু কিনিব লাগে যাৰ ফলত তেওঁলোকে ইমান ভালকৈ চাইকেলখন চলায়ো যাব নোৱাৰে স্পীডত চলায়ো যাব নোৱাৰে যে তেওঁলোকে সোনকালে বজাৰ পাব বা সৰহকৈ নিব পাৰিব তেওঁলোকে বহুত লাহে ধীৰে বহুত কষ্ট কৰি তেওঁলোকে বজাৰলৈ নিয়ে বস্তু কমকৈ নিয়ে যিহেতুকে বেছি বেছি বস্তু নিলে কষ্টটো সেই কৃষকজনৰেই হয় সেইবাবে তেওঁলোকেও বহুত কমকৈ নিয়ে কৃষক কৃষিৰ সামগ্ৰীসমূহ যিমান পাৰে তেওঁলোকে কৃষিৰ সামগ্ৰী তেওঁলোকে নিয়ে বেঙেনা ফ্ৰেন্স বীন বিলাহী মটৰ তেনেধৰণৰ সামগ্ৰীবিলাক বজাৰলৈ নিয়া দেখা যায় আৰু যিমান পাৰে তেওঁলোকে সেই কষ্ট মষিমূৰ কৰিব চেষ্টা কৰে তেওঁলোকে বজাৰত গৈ বস্তুবিলাক যেতিয়া গ্ৰাহকসকলে তেওঁলোকৰ পৰা লয় তেওঁলোকৰ পৰা কিনে তেতিয়া তেওঁলোকৰ সেই কৃষি কৃষি কৰাৰ সেই খেতি কৰাৰ আমোদটো বাঢ়ি যায় তেওঁলোকে বহুত আনন্দ পায় যে তেওঁলোকে কৰা খেতিসমূহ কৃষিসমূহ কৃষিৰ সামগ্ৰীসমূহ গ্ৰাহকসকলে ভাল পাইছে বা বেছি পছন্দ কৰিছে সেই ভাবি তেওঁলোকৰ আনন্দ দুগুণ হৈ যায় যিমান কষ্ট কষ্ট সেই সময়ত তেওঁলোকে উপলব্ধি কৰে তাতকৈ বহু গুণে বেছি আনন্দ উপভোগ কৰে যে তেওঁলোকে কিছুমান সামগ্ৰী উলিয়াই তেওঁলোকে গ্ৰাহকসকলৰ মন জয় কৰিব পাৰিছে সেয়ে যিমান কষ্ট হ'লেও কৃষকসকলৰ মুখত সদায় হাঁহিটোৱেই দেখা পোৱা যায়